আমাৰ গাঁৱত এটা আত্ম সহায়ক গোট আছে আৰু সেই গোটৰ আমি মহিলাসকল একগোট হৈ গাঁৱৰ মানুহৰ ঘৰৰ পৰা আনি জলকীয়া কিনি আনি সেই জলকীয়াখিনি ভালদৰে ধুই অলপো পানী নোহোৱাকৈ ধুনীয়াকৈ শুকোৱাই সেই জলকীয়াখিনি গুৰি কৰি আমি পেকেটিং কৰোঁ আৰু তাৰ পিছত আমি দোকানে দোকানে বিক্ৰী কৰোঁ আৰু তাৰ পৰা আমি বহুখিনি লাভান্বিতও হৈছোঁ